হেল্ল' অঁ কওকচোন অঁ ক'ৰ পৰা কৈছে অঁ কওকচোন কি কামত ফোন কৰিলে

অঁ সেইখনেই লাগিব তেতিয়া হ'লে

অঁ

অঁ অঁ ডিগ্ৰী কমপ্লিট হ'লেই হ'ল আৰু তোমাৰ ডিগ্ৰী কমপ্লিট আছে নহয়